পৰ্যটকসকলে যেতিয়া আমাৰ ঠাইলৈ আহে তেওঁলোকে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় বা হোৱা দেখা গৈছে আমি দেখিবলৈ পাইছোঁৱেই এতিয়া তেওঁলোকে ইমান দূৰ দূৰণিৰপৰা আহে তেওঁলোকৰ খাদ্যৰো হয়তো সম্ভাৰখন আমাৰ ইয়াৰ নিচিনাকৈ নহ'বও পাৰে নিমিলিবও পাৰে বতৰৰ বতৰৰ নটিফিকেশ্যনটো আমি দিব নোৱাৰোঁৱে বতৰৰ কোনো গ্ৰাণ্টিয়ে নাই এতিয়া যদি বৰষুণ দিয়ে অকণমান পাছত আকৌ ৰ'দ দিব হয়তো তেওঁলোকৰ যিটো যাতায়তৰ ব্যৱস্থা পৰিবহণ তেওঁলোকৰ তেওঁলোকৰ নিজৰ জেগাত যি ধৰণে নিজৰ বাহনত উঠি ঘূৰি ফুৰা দেখা যায় বা শুনিও শুনি পাওঁ ঠিক তেনেধৰণে আমাৰ ইয়াত সেই সুবিধাসমূহ পৰ্যটকসকলে নাপাবও পাৰে আৰু যি যিসমূহ গাড়ী পৰিবহণৰ সেইসমূহ গাড়ী তেওঁলোকে বিচৰাৰ দৰে আমাৰ ইয়াত নাপাবও পাৰে বা পাবও পাৰে মই নাজানিম আৰু ইয়াৰ লগতে কওঁ বিশেষভাৱে বতৰটো বতৰৰতো কোনো গ্ৰান্টি নাথাকেই পুটুককৈ ৰ'দ দিব পুটুককৈ বৰষুণ দিব সেইখিনি কথা যদি সমান্তৰলভাৱে যুকীয়াই চাওঁ পৰ্যটকসকলে সকললৈ কিছু কৰণীয় কাম বা ক'বলগীয়া কথা থাকে আমাৰ খাদ্যৰ বিনিময়ত যদি ক'বলৈ যাওঁ তেওঁলোকে কি খাদ্যত ব্যৱহাৰ কৰে বা কেনেকুৱা কি কেনেধৰণে তেওঁলোকক আমি দিব লাগে হয়তো সেইধৰণে আমি দিব নোৱাৰিবও পাৰোঁ বা পৰাটো বেলেগ কথা আৰু তেওঁলোকৰ এই গাড়ীত ঘূৰাৰপৰা তেওঁলোকে আমাৰ চেংচুৱেৰি যেতিয়া পৰিভ্ৰমণ কৰিবলৈ যায় তেতিয়া তেওঁলোকে আমাৰতো ইয়াতে হাতীও পায় জীব চাফাৰী কৰে হয়তো তেওঁলোকে অনা বাহনখন আমাৰ ইয়াত চেংচুৱেৰিত নট এলাউট থাকে ত' মই ভাবোঁ পৰ্যটকসকলে এইখিনি সমস্যাৰ সন্মুখীন হয় বুলি মই ভাবোঁ